অঁ নবৌ ঘৰত আছেনে অঁ ভাল আপোনালোকৰ ভালেই অঁ ঘৰতে আছোঁ দৰকাৰ আছিলে আমাৰ এই লাষ্ট ডিচেম্বৰ কাৰণে ক কুকুৰা দুটা দৰকাৰ হৈছিলে তাকে পামনে কিয়েনে বোলো

এই লাষ্ট ডিচেম্বৰৰ দিনাখন

এতিয়া কিমানকৈ লয় আকৌ দাম ক'লেহে অঁ অঁ চাৰে তিনিশ অঁ অঁ তেনেকৈ কৈছে নহ্ দাম অঁ মই সুধিব লাগিব তেও আৰু

মই আপোনাক ক'ম বাৰু আৰু দৰকাৰ হ'বও পাৰে ডিচেম্বৰৰ কাৰণে আলহীও অহা কথা আছে অঁ মই এতিয়া দৰকাৰে হৈছে আকৌ নিম বুলি ভাবিছোঁ এই লাষ্ট লাষ্ট ডিচেম্বৰতে যাম আৰু একত্ৰিছ ডিচেম্বৰ দিনাখন অঁ অঁ কোনদিনাখন পাৰো যাম বাৰু খালি মোক দৰকাৰ হ'ব ল'ম বাৰু মই কেই কেজি হয় দুটা তিনিটামান ল'ম

অঁ মই দুটামানেই ল'ম দুটামান হ'লেহে হ'ব

অঁ অঁ যদি মই সেয়া কুকুৰাই নিমিলে যদি ৰুও বেলেগো ল'ম বাৰু বা ওচৰত কোনোবাই লয় যদি তেতিয়া ক'ম বাৰু তেতিয়া আপুনিও কিবা এটা পইচা পাব অঁ অঁ হ'ব বাৰু অঁ অঁ অঁ মই হেৰি মানুহজনক ক'ম বাৰু ইমানকৈ লাগে বুলি কথা পাতি পেলাই তেতিয়া মই আপোনালৈ ফোন কৰিম ফোন কৰি পেলাই আপোনাক জনাম বাৰু কৈছিলে দামটো আপুনি এই ঘৰতে খাব লাগিব নাই নাই ঘৰতে খাব লাগিব তাকে দামটো কিমানকৈ কৈছিলে অঁ দামটো কিমানকৈ কৈছিলে দামটো কিমানকৈ কৈছিলে অঁ অঁ চাৰে তিনিশকৈ নহ্ কেজি অঁ অঁ অঁ অঁ হ'ব বাৰু মই ক'ম বাৰু

এই আছোঁ তাকে মই বোলো মই ফোন এটা কৰি চাওচোন বোলো দৰকাৰ আগতীয়াকৈ কৈ থ'লেহে পাম আকৌ এতিয়া আকৌ সবকে দৰকাৰ হ'ব নহয় সবেই খাবলৈ বিচাৰিব

অঁ অঁ

অঁ অঁ মই তাকে ফোন কৰি জনাম বাৰু মানুহজন আহিলে

মই পইচাটো এফালৰ পৰা যাবলগীয়া আছে দিম অঁ অঁ অঁ মই যাম বাৰু কোনদিনাখন পাৰো এইকেইদিন আকৌ কামো ওলাব নহয় বিহুৱে চিহুৱে এইবোৰ ধান চাউল শুকুওৱা মেলা সেইবোৰ কাম কৰি মেলি যাম বাৰু

অঁ অঁ হ'ব দিয়ক